হেল্লো অঁ এয়া ওৱান বাইট ৰেষ্টুৰেণ্টত লাগিছে নেকি হয় মানে মোৰ অৰ্ডাৰ দুটামান দিবলগীয়া আছিলে অঁ আপোনালোকে লিখি ল'ব নেকি অৰ্ডাৰকেইটা হয় পিজ্জা পিজ্জা চাৰিটা চিকেন পিজ্জা চাৰিটা আৰু লগতে এক্সট্ৰা চিজ আৰু বাৰ্গাৰ তিনিটা হয় আৰু আৰু মমো তিনি প্লেট হয় ধন্যবাদ আৰু এটা কথা আপোনালোকে অৰ্ডাৰবোৰ দিলে ঠাণ্ডা হৈ আহে মই খাই মানে সোৱাদ নালাগে আপোনালোকে পাৰিলে ইন্ছুলেটেড বেগত বা টেমাত ভৰাই দিবচোন মানে ঠাণ্ডা হৈ আহিলে খাই ভাল নালাগে ন আপোনালোকে পাৰিলে তেনেকৈ ভৰাই দিব আৰু চবেই যেতিয়া খোৱা হয় আৰু অলপমান জল্দি হ'লে বেছি ভাল হয় ইন্ছুলেটেড বেগত মানে বস্তুটো গৰম হৈ থাকে বা অৰ্ডাৰটো ঠাণ্ডা হৈ গ'লে মানে কাষ্টমাৰে খাই বেয়া পায় বা গ্ৰাহকে ল'ব নিবিচাৰে পইচাটো অথলে যোৱাৰ নিচিনা লাগে খান ইন্ছুলেটেড বেগত ভৰাই দিলে আপোনালোকে পাৰিলে তাতে ভৰাই দিবচোন তেতিয়া খানাটো গৰম হৈ থাকিব আপোনালোকে পাৰিলে তেনেকৈ ভৰাই দিয়ক মানে খাই বহুত বেয়া লাগে যেতিয়া ঠাণ্ডা হৈ যায় ঠাণ্ডা হৈ থাকিলে খাদ্যবোৰ খায়ো ভাল নালাগে প্লাছ প পইচাটোও এনেই যোৱা নিচিনা লাগে আপোনালোকে বেয়া নেপায় যদি কৰিবচোন তেনেকুৱা আৰু মই অৰ্ডাৰটো দি দিব বিষ্ণুপুৰ মৰাণ মৰাণ বিষ্ণুপুৰ চৰাইদেউ আপোনালোকে দুই নং সৰুপথাৰ গাঁও আপোনালোকে দি দিবচোন তাতে অৰ্ডাৰটো আৰু অলপমান জল্দি দিব